মোৰ খাদ্য সংস্কৃতিৰ অংগ হোৱা বিশেষ কিছুমান খাদ্য হৈছে বিভিন্ন ধৰণৰ পিঠা আৰু এই পিঠাপনা বিলাকে মোক খুবকৈ আকৰ্ষণ কৰে আৰু পিঠাবিলাকে খাই খুবেই ভাল লাগে লগতে অসমীয়া এটা ব্যঞ্জন হাঁহৰ লগত

ভাল কৰি তোলে